শিক্ষা শিক্ষা মানে শিক্ষা হৈছে এনেকুৱা এটা বস্তু এনেকুৱা এটা আহিলা যি মানুহৰ জীৱনত মানুহৰ জন্মৰপৰা মৃত্য়ুলৈকে মৃত্যুৰ আগমুহূৰ্ত পৰ্যন্ত মানুহৰ লগত অবিৰতভাৱে মানুহৰ লগত থাকে আৰু এই শিক্ষাই হৈছে এনেকুৱা এটা বস্তু যাক মানুহে এজন মানুহৰপৰা কাঢ়ি নিব বা তেওঁৰ সেই বস্তুটো কোনোবা বেলেগ এগৰাকী ল'লেও বেলেগ এগৰাকীক যদি তেওঁ ইচ্ছা অনুসাৰে তেওঁ বিলাব পাৰে যদি বেলেগে লয়ো তেওঁৰ বেলেগক বিলোৱাৰ পিছতো তেওঁৰ ওচৰত সেই শিক্ষাৰ সেই বস্তুত সেই শিক্ষাটো কেতিয়াও শেষ হৈ নাযায় বৰঞ্চ তেওঁৰ সেই শিক্ষা তেওঁৰ বিদ্যা বৃদ্ধিহে হয় আৰু এই শিক্ষাই সাংস্কৃতিক প্ৰথাৰ ওপৰত প্ৰভাৱ পেলায় সাংস্কৃতিক প্ৰথা বুলি ক'লে বিশেষকৈ মই যিহেতু শিক্ষাৰ কথা ক'লোঁ শিক্ষা কেৱল বিদ্যাটনিক দিশৰ শিক্ষা নহয় শিক্ষা বিভিন্ন ধৰণত হ'ব পাৰে আমি দৈনন্দিন জীৱনত বিভিন্ন ক্ষেত্ৰত প্ৰত্যেক দিনে প্ৰত্যেকটো মুহূৰ্ততে প্ৰত্যেকটো দিশতে নতুন নতুন শিক্ষা আহৰণ কৰিয়েই থাকোঁ আৰু এই শিক্ষাই আমাক প্ৰতিটো খোজতে প্ৰতিটো মুহূৰ্ততে এজন উৎকৃষ্ট ব্যক্তি উৎকৃষ্ট ভাৱ গঢ়াত সহায় কৰে শিক্ষা শিক্ষাই এটা সংস্কৃতিলৈ এক নতুন নতুন নতুন বহুতো দিশত এজন ব্যক্তিক বা সেই সমাজখন এজন ব্যক্তিৰ লগতে সেই সমাজখনক বিভিন্ন ধৰণে উপকৃত কৰিব পাৰিব সাংস্কৃতিক প্ৰথা যেনে এজন শিক্ষিত মানুহে তেওঁৰ নিজৰ সংস্কৃতি বজাই ৰাখিবলৈ নিজৰ সংস্কৃতিটোক বিকশিত কৰিবলৈ ভাষাৰ জৰিয়তে বিভিন্ন ধৰণে বিকশিত কৰিব পাৰে যেনে তেওঁৰ এতিয়া পঢ়াটো কেৱল পুথিৰ শিক্ষা নহয় তেওঁৰ বিভিন্ন ধৰণৰ শিক্ষা হ'ব পাৰে দৈনন্দিন জীৱনত লাভ কৰা শিক্ষা বিভিন্ন ধৰণৰ ফুৰিব ফুৰিবলৈ বিভিন্ন ব্যক্তিত লগ পালেও তেনেকুৱা ধৰণৰ বিভিন্ন ক্ষেত্ৰত শিক্ষা পাব পাৰে আৰু যি ফুৰা চকাৰপৰা তেওঁলোকে সাংস্কৃতিক জগতত তেওঁলোকে ধৰি লওক যদি কোনোবা এজন ব্যক্তিক পশ্চিমীয়া দেশলৈ ফুৰিবলৈ যায় তেতিয়া তেওঁ সেই সংস্কৃতিটোৰ সেই সংস্কৃতিটোৰ বিষয়ে জানিব পাৰিব তেওঁ সেই সংস্কৃতিত তেওঁ সেই সংস্কৃতিটোৰ বিষয়ে সেই মানুহবিলাকৰ লগত কথা পাতোঁতে কথা পাতোঁতে তেওঁ গম পাব গম পাব যে তেওঁলোকৰ সংস্কৃতিটো কেনেকুৱা তেওঁলোকৰ মানুহবিলাকৰ মনোভাৱ তেওঁলোকৰ কথা বাৰ্তা পতাৰ ধৰণ তেওঁলোকৰ থকাৰ ধৰণ এইবিলাক তেওঁ গম পাব এইবিলাকো আচলতে এটা এটা শিক্ষা বুলিয়ে ক'ব পাৰি আৰু মই যিহেতু কৈছোঁ শিক্ষা এটা জীৱনযোৰা প্ৰক্ৰিয়া শিক্ষাই মানুহক জন্মৰপৰা মৃত্যুলৈকে সহায় কৰে গতিকে সাংস্কৃতিক ক্ষেত্ৰত শিক্ষাই মানুহক উপকৃত বিভিন্ন ক্ষেত্ৰত কৰিব পাৰে

এটা সংস্কৃতিৰ বিষয়ে তেওঁ সেই সংস্কৃতিটোৰ জাতি সত্বা সেই সংস্কৃতিটোৰ ৰীতি নীতি আচাৰ অনুচাৰ এইবিলাকক তেওঁ বিশ্বদৰ তেওঁৰ বিশ্বদৰবাৰৰ ওচৰত নিজৰ সংস্কৃতিটোক তেওঁ বিকশাই আনিব পাৰে যেনে সংস্কৃতিটো দৈনন্দিন চলি অহা অতীতৰপৰা চলি অহা লুকাচাৰ লুকাচাৰ লোক লোকনীতি লোকবিশ্বাস এইবিলাক বস্তু তেওঁ ভালদৰে আয়ত্ব কৰি তেওঁ কিতাপ আকাৰে চপা কৰিব পাৰে আজিকালি বিভিন্ন ক্ষেত্ৰত সাংস্কৃতিক দিশত বিভিন্ন ধৰণৰ গৱেষণা হৈ আছে তাৰ ক্ষেত্ৰত বিভিন্ন অসমৰ যিহেতু মই অসমৰ কথা কৈ আছোঁ আমাৰ অসমত বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীৰে ভৰপূৰ বিভিন্ন থলুৱা জনগোষ্ঠী আছে যেনেদৰে মিচিং কছাৰী আহোম ইত্যাদি বিভিন্ন ধৰণৰ আছে আৰু তেওঁলোকৰ এই প্ৰত্যেকটো গোষ্ঠীৰ প্ৰত্যেকটো জাতিৰ নিজা নিজা বিভিন্ন ধৰণৰ নিজা নিজা ভাষা নিজা নিজা সংস্কৃতি নিজৰ নিজৰ কলা নিজা নিজা সাজপাৰ নিজা নিজা খাদ্য সামগ্ৰী বিভিন্ন ধৰণৰ আছে আৰু এইবিলাক বস্তু এইবিলাক বস্তুৰ ওপৰত মানুহে পৰ্যবেক্ষণ এইবিলাক বস্তু এইবিলাক বস্তুৰ ওপৰত মানুহে পৰ্যবেক্ষণ কৰি এইবিলাক বস্তু যেতিয়া বিকশিত কৰিবলৈ এজন ব্যক্তিয়ে চেষ্টা কৰিব যেতিয়া তেওঁ কিতাপ আকাৰে কিতাপ আকাৰে বা গৱেষণা কৰি এইবিলাক বস্তু এখন কিতাপত তেওঁলোকে লিখিব বা বেলেগ মানুহৰ আগত নিজৰ এইবিলাক নিজৰ জাতিটোৰ নিজৰ ৰাজ্যখনৰ তেওঁৰ যদি লোকা লোকনীতি আচাৰ ব্যৱহাৰবোৰ বাহিৰৰ মানুহৰ আগত দাঙি ধৰিব তেতিয়াই তেওঁলোকৰ তেতিয়াই আমাৰ নিজৰ সংস্কৃতিটো গঢ়ি উঠিব আৰু এইটো তেতিয়াই সম্ভৱ হ'ব যেতিয়াহে কোনো এজন যেতিয়া কোনো এজন ব্যক্তি শিক্ষাৰ ওপৰত গুৰুত্ব দিব যেতিয়া কোনো এজন ব্যক্তি শিক্ষাৰ লগত জড়িত থাকিব যেতিয়া তেওঁ শিকাৰ প্ৰতি তেতিয়া তেওঁ এই কথাবোৰ জনাৰ প্ৰতি শিকাৰ প্ৰতি মানুহজন বা ব্যক্তিগৰাকী আগ্ৰহী হ'ব আজিকালি আনুষ্ঠানিক শিক্ষাটো আনুষ্ঠানিক শিক্ষা আজিকালি দেশৰ বেছি শতাংশ বেছিভাগ নৱপ্ৰজন্মই আনুষ্ঠানিক শিক্ষা প্ৰায় গ্ৰহণ কৰে আৰু এই আনুষ্ঠানিক শিক্ষাটো আজিকালি সংস্কৃতিৰ বিভিন্ন ধৰণৰ বস্তুবিলাক বিভিন্ন ধৰণৰ সংস্কৃতি জগতৰ জগতখনক সামৰি লৈছে সংস্কৃতিৰ ওপৰত বিভিন্ন ধৰণৰ লেখা বিভিন্ন ধৰণৰ পঢ়া আগুৱাই গৈছে আৰু তেনেধৰণৰ শিক্ষাৰ জৰিয়তে আমাৰ সাংস্কৃতিক প্ৰথাৰ ওপৰত প্ৰভাৱ বিভিন্ন ধৰণৰ ইতিবাচক প্ৰভাৱ পেলাইছে আৰু এই শিক্ষাৰ ক্ষেত্ৰত সংস্কৃতিৰ জগতখনৰ ইতিবাচক প্ৰভাৱ পেলোৱাৰ ভিতৰত হ'ব পাৰে যেনে নিজৰ সংস্কৃতিটোক বহলভাৱে প্ৰদৰ্শন কৰিবলৈ তেওঁলোকে নতুন নতুন চিন্তা নতুন নতুন আহিলা পাতি নতুন নতুন চিন্তাধাৰা কৰি নতুন ধৰণে নিজৰ জাতিৰ নিজৰ জাতিটোক নিজৰ সংস্কৃতি নিজৰ ৰাজ্যখনক বিকশিত কৰি বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰাৰ সুবিধা কৰি সুবিধা কৰিছে বা সুবিধা পাইছে আৰু নৱপ্ৰজন্মই সেইবোৰ দেখি নিজৰ সংস্কৃতিটোক আৰু বিকশিত কৰিবলৈ সুবিধা হৈছিল সংস্কৃতিৰ ওপৰত শিক্ষা ল'বলৈ আৰু শিক্ষাৰ জৰিয়তে এই সংস্কৃতিটোক কেনেকৈ বিকশিত কৰিব লাগে এই বিষয়ে চিন্তা কৰাৰ এটা সুযোগ পাইছিল আৰু কিন্তু যিহেতু ইতিবাচক দিশকিতাৰ কথা মই কৈছোঁ যে শিক্ষাই সংস্কৃতিক পথাৰত ইতিবাচক এইবোৰ ইতিবাচক প্ৰভাৱ পেলাইছিল ঠিক তেনেদৰে নেতিবাচক প্ৰভাৱো বৰ বেছি নাই পেলোৱা বুলি ক'ব নোৱাৰি শিক্ষিত আজিকালি বহুতো উচ্চ শিক্ষিত মানুহে যেতিয়া তেওঁলোকে বাহিৰৰ দেশত পশ্চিমীয়া দেশত শিক্ষা গ্ৰহণ কৰিবলৈ লয় তেতিয়া তেওঁলোকে নিজৰ সংস্কৃতি নিজৰ সাজপাৰ নিজৰ নিজৰ লোক লোকবিশ্বাস লোকনীতি এইবিলাকক পাহৰি যোৱাৰ নিচিনা হৈছিল যেনে কিছুমান ব্যক্তিয়ে উদাহৰণস্বৰূপে যদি আমি ক'বলৈ যাওঁ এজন ব্যক্ত আজিকালি বিভিন্ন শিক্ষিত শিক্ষিত ছাত্ৰ ছাত্ৰী বুলি ক'ব লাগিব তেওঁলোকে এটা ভাল পৱিত্ৰ অনুষ্ঠানত তেওঁলোকে নিজৰ মেখেলা যি নিজৰ অৰ্থাৎ আমাৰ অসমৰ নিজৰ ৰাজ্যখনত সন্মানীয় আদৰৰ বস্তু মেখেলা চাদৰ এই মেখেলা চাদৰযোৰ তেওঁলোকে অসমৰ এটা সাংস্কৃতিক অনুষ্ঠান এটা জেগাত এই বস্তুটো তেওঁলোকে পৰিধান কৰিবলৈ বহুতে ইচ্ছা নকৰে আৰু ইচ্ছা নকৰাৰ ফলত তেওঁলোকে বহুত বিভিন্ন ধৰণৰ পশ্চিমীয়া সাজপাৰ যেনেদৰে আজিকালি হৈছে ফ্ৰক চুৰিদাৰ এনেকুৱা ধৰণৰ সাজ পোছাক পৰিধান কৰা দেখা যায় আৰু খাদ্যৰ ক্ষেত্ৰতো আজিকালি অসমৰ সাংস্কৃতিক মানুহে যেনে যিমান দিনক দিনে মানুহে শিক্ষিত হৈছে অকমানে তেওঁলোকে নিজৰ সংস্কৃতিক বেছিভাগে নহয় কিছু শতাংশ লোকে নিজৰ সংস্কৃতিটোক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰোঁতে তেওঁলোকে বিকৃতও কৰি পেলাইছে যেনেদৰে কেতিয়াবা কিছুদিন আগত হয়তো এটা বিতৰ্ক ওলাইছিল যে গামোচা গামোচাৰ জৰিয়তে বিকৃত সাজ বনোৱা হৈছিল বিকৃত সাজ পোচাক এযোৰ বনাইছিল আৰু এই বিকৃত সাজ পোজাক বনোৱাৰ ফলত বাতৰিকাকত নিউজপেপাৰ সকলো পেপাৰতে আমি দেখা পাইছিলোঁ যে বিভিন্ন ধৰণৰ সমালোচনা বিতৰ্ক এইবিলাক সৃষ্টি হৈছিল আৰু এইবিলাক এই কাৰণেই হৈছিল কাৰণ তেওঁলোক পশ্চিমীয়া শিক্ষাৰে শিক্ষিত নতুন চামৰ যুৱক যুৱতী নতুন চামৰ যুৱক যুৱতী হ'লেও বহুতে নিজৰ কালচাৰ ট্ৰেডিশ্যনক পাহৰি নাযায় তথাপি মই যিহেতু নেতিবাচকৰ কথা কৈ আছোঁ গতিকে এইবিলাক ক'ব লাগিব আৰু এটা দিশত আমি ক'ব পাৰোঁ বহুতে বাহিৰাগত শিক্ষা ল'বলৈ গৈ নিজৰ ভাষাটো পাহৰি যায় তেওঁলোকে যদি পাঁচ ছবছৰ বাহিৰা জগত এখনত থাকে হয় বিদেশীয় ভাষা এটা আহৰণ কৰাটো নিশ্চয়কৈ বহুত অত্যন্ত জৰুৰী তেওঁৰ নিজৰ তাত ছাৰ্ভাইভেলৰ কাৰণে নিজৰ সুবিধাৰ কাৰক অনুযায়ী তেওঁলোকে বেলেগ এটা ভাষা শিকিব লাগে কিন্তু দেখা যায় যে তেওঁলোকে তাত থাকি থাকি নিজৰ এই সময় নিজৰ মাতৃভাষাটো তেওঁলোকে পাহৰি যায় আৰু তেওঁলোকে নিজৰ মাতৃভাষাটো ক'বলৈ শেষত লাজ অনুভৱ কৰে তো এনেকুৱা ধৰণৰো নেতিবাচক প্ৰভাৱ সাংস্কৃতিক প্ৰথাত শিক্ষাৰ জৰিয়তেই হৈছে আৰু ইতিবাচকৰ ক্ষেত্ৰত মই কৈছোঁৱে যে বিভিন্ন ধৰণৰ নতুন নতুন নিয়ম অনুযায়ী তেওঁলোকে নতুন নতুন নিয়ম নীতিৰে নিজৰ সংস্কৃতিটোক আগবঢ়াইছে ইয়াৰোপৰি তেওঁলোকে নিজৰ শিক্ষাৰ জৰিয়তেই বুলি ক'ব লাগিব তেওঁলোকে নিজৰ সংস্কৃতিটোৰ পৰা নিজৰ জাতিটোৰ বিভিন্ন ধৰণৰ বিশ্বায়নৰ ফলত তেওঁলোকে বিশ্বায়নৰ নতুন নতুন শিক্ষিত লোকসকলে শিক্ষাৰ জৰিয়তে সংস্কৃতিটোৰ কাৰণে বিভিন্ন ধৰণৰ নতুন নতুন কাম কৰিছে আজিকালি বিভিন্ন ধৰণৰ গান নিজৰ লোকজাতিটোক লৈ বিভিন্ন ধৰণৰ গান ৰচিছে বিভিন্ন ধৰণৰ নিজৰেই নিজৰ সংস্কৃতিটোৰ শ্ৰদ্ধা কৰি নিজৰ সংস্কৃতিটোক লৈ বিভিন্ন ধৰণৰ সাজ পোছাক বিভিন্ন ধৰণৰ লেখনি লিখিছে এইবিলাকে তেওঁৰ সংস্কৃতিটোক বৰ্তাই ৰখাত নিজৰ সংস্কৃতিটোৰ ৰক্ষা কৰাত মান ৰক্ষাত সহায় কৰিছে গতিকে এনেধৰণৰ প্ৰভাৱবিলাক আমি শিক্ষাৰ জৰিয়তে সাংস্কৃতিকৰ সংস্কৃতিৰ ওপৰত আমাৰ সংস্কৃতিৰ ওপৰত পৰা পৰিলক্ষিত হৈছে